অহা বিছ নৱেম্বৰত শাস্ত্ৰীয় সংগীত কনচাৰ্ট হ'বলগীয়া অনুষ্ঠানত মই টি টিকেট তিনিটা টিকেট বুক কৰিব বিচাৰোঁ মোৰ মা দেউতাৰ কাৰণে মোৰ ম মা দেউতাৰ পুৰণা শাস্ত্ৰীয় সংগীত এইটো কাৰণে মোৰ মা দেউতাই বহুত ভাল পায় লগতে ময়ো ভাল পাওঁ তেখেতলোকক আনন্দ দিবৰ কাৰণে মা দেউতাক মই দেখুৱাব বিচাৰোঁ আৰু ময়ো লগতে চাব বিচাৰোঁ